আজিৰ ইণ্টাৰভিউটোৰ অভিজ্ঞতা ভালেই লাগিছে বহুতখিনি বহুতখিনি কথা মানে জানিব পৰিলোঁ প্ৰথমেই ক'লোঁ ৰন্ধাৰ ওপৰত তাৰপিছতো এই ৰন্ধাৰ ওপৰতেই মিঠাই বনোৱাৰ ওপৰত ক'লোঁ মানে এইবোৰৰ এইবোৰ কৰি মানে প্ৰযুক্তিটো অসমীয়া ভাষাৰ মানে আগবাঢ়ি প্ৰযুক্তিৰ সহায়েৰে অসমীয়া ভাষাটো আগবাঢ়ি যাব বুলি মানে আশা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি আগবঢ়াব পাৰিলে ভাল হ'ব প্ৰযুক্তিৰ উন্নতিৰটো সদায় উত্তৰোত্তৰ কামনা কৰোঁ যদিও বা এইখিনি কথা আৰু বহুত বিভিন্ন ধৰণৰ প্ৰশ্নও হ'ব পাৰে তাত আমি আগবাঢ়ি গ'লে সুবিধা হয়